ভাৰতৰ প্ৰত্যেকেই চাহ ভাল পায় তাতে আকৌ আমিবোৰ অসমীয়া চাহ আমাৰ প্ৰধান পানীয় সামগ্ৰী আমাৰ অসমীয়া সমাজত আলহী অতিথিক আপ্যায়নৰ বাবে চাহ প্ৰয়োজনীয় পানীয় প্ৰত্যেকেই চাহ ভাল পায় ময়ো চাহ ভাল পাওঁ মোৰ ঘৰত মই চাহ বনাবলৈ হ'লে প্ৰথমতে চাহ বনোৱা বাচনটোত পানী দিওঁ তাৰপিছত চাহপাত তাৰপিছত ইলাছি নতুবা লং যদিহে ফিকা চাহ হয় আৰু গাখীৰ চাহ হ'লে

বনোৱা আগতেই ইলাছি লং নহ'লে অন্যান্য কিছুমান বিশেষ বস্তু যুগুতাই পানী গৰম কৰি উতলাই তাত চাহপাত সিজাই গাখীৰ দি পিছত সেই সামগ্ৰীবোৰ তাত ঢালি গাখীৰ চাহ বনাওঁ যিটোৰ সোৱাদ উৎকৃষ্ট মানৰ হয়গৈ মোৰ ঘৰত মই এনেকৈ চাহ বনাওঁ আৰু এনেকৈয়ে অতিথি আপ্যায়ন কৰোঁ